আপুনি জনা কিছুমান যোগাসনৰ নাম ক'ব পাৰিব নেকি মই জনা যোগাসনৰ নামকেইটা হ'ল মধুকাসন পৱন মুুক্তাসন তাৰাসন মকৰাসন ইত্যাদি মধুকাসনে আমাৰ শৰীৰত এনকৰাচত কি ইঞ্চুলিন ইঞ্চুলিন ইঞ্চুলিন দিয়ে ইঞ্চুলিন ইঞ্চুলিন নোহোৱা কৰি নোহোৱা এজন ব্যক্তিৰ ইঞ্চুলিন নোহোৱা হ'লে ইঞ্চুলিন আনি দিয়ে আৰু মানুহজনৰ মধুমেহ বা চুগাৰ বেমাৰ নাইকিয়া কৰে মধুকাসনে তাৰাসনে তাৰাসনে এজন সৰু ল'ৰা ছোৱালীক ওখ হোৱাত বৃদ্ধি কৰে আৰু মধুকাসন তাৰপাছত পৱন মুুক্তাসন পৱন মুুক্তাসনে যিবোৰ মানুহৰ শৰীৰত গেছ উৎপন্ন হয় সেই গেছবোৰ পৱন মুক্তাসন আসন কৰিলে সেই পৱন মুক্তাসনৰ ফলত কি হয় পেটৰপৰা গেছ নিগৰি গেছ বাহিৰ কৰি দিয়ে যাৰ ফলত পেটটো চাফা কৰে আৰু মকৰাসন মকৰাসনে কঁকালৰ কঁকালৰ মেদবহুলতা কমায় আৰু শক্তি দিয়ে

মানুহৰ শৰীৰত মেদ বহুলতা কমোৱাৰ কাৰণে আমি স্থিতি স্থিতি কণাসন কৰিব লাগে স্থিতি কণাসন কৰিলে এজন শকত মানুহৰ শৰীৰত মেদ নোহোৱা হয় স্থিতি কণাসন আৰু চাকীয়া বুলি কওঁ আমি হিন্দীত চাকীয়া বুলি কয় চাকীয়া মানে এইটো আসন কৰিলে মেদ বহুলতা কমি যায় এজন শকত এখন সুস্থ অসুস্থ মানুহক এইকেইটা আসনে সুস্থ কৰি ৰাখে ইয়াৰ উপৰিও ইয়াৰ উপৰিও আৰু বহুতকেইটা আসন আছে

প্ৰত্যেকটো অংগ প্ৰতংগ ভোজংগাসন ভোজংগাস ভোজংগাসনে কঁকালৰ আৰু কান্ধৰ

বৃদ্ধি কৰে জং জংঘাসনে ভূজংগাসন আমাৰ ৰাজহাৰৰ ক্ষমতা বৃদ্ধি কৰে কাঠি চক্ৰাসন কঁকালৰ মেদবহুলতা কমায় আৰু কঁকাল সুন্দৰ কৰি ৰাখে যোগাসনৰ ফলত মানৱ শৰীৰৰ গোটেই দেহৰ পীঠ গহ্বৰ নাইকিয়া কৰে তাৰাসনে মেদবহুলতা কমায় আৰু হেৰিত তাৰাসনে ওখ হোৱাত সহায় কৰে আৰু অংগ প্ৰতংগবোৰ সুস্থ শিথিল হয় যোগাসনৰ ফলত মানুহৰ সুস্থিৰতা আনে সুন্দৰ পৰিৱেশ এটা সৃষ্টি হয় আৰু মানুহৰ প্ৰতিটো অংগ প্ৰতংগক সুস্থ কৰি ৰাখে